আমাৰ আমাৰ অঞ্চলৰ ব্যক্তিগত বেংক আছে বহুত বেংক আছে আমাৰ ওচৰে পাঁজৰে আমাৰ বন্ধন বেংক আছে আমাৰ পানীগাঁৱত আৰ জি ভেন বেংক আছে আৰু অধিক কেইবাটাও বেংক আছে বিশেষ কিছুমান বেংকৰ লগত আমি লেনদেন কৰা হোৱা নাই এই বেংকসমূহৰপৰা এটা এমাউণ্ট দহ হেজাৰৰপৰা ধৰি লৈ এক লাখ ডেৰ লাখ বা দুই লাখ টকালৈকে মানুহক ঋণ দিয়ে এই ঋণসমূহ লৈ বহুত মানুহ উপকৃত হৈছে বেপাৰ বাণিজ্য দোকান খুলিবলৈ বা যিকোনো ব্যৱসায় কৰিবলৈ এই ঋণসমূহ লৈ মানুহ আৰ্থিকভাৱে আৰ্থিকভাৱে বহুতো উপকৃত হৈছে আৰু এই বেংকসমূহতো কিছুমান ইঞ্চুৰেঞ্চৰ সুবিধা আছে এই ঋণটো আমি চলাই থকাৰ অৱস্থাত যদি কিছুমান এক্সিডেণ্ট বা বেমাৰ আজাৰত মৃত্যু হয় তেওঁলোকৰ ফালৰপৰা কিছুমান সুবিধা প্ৰদান কৰে আৰু ব্যক্তিগত বেংকসমূহতকৈ আমাৰ চৰকাৰী বেংকসমূহ বেছি আমি নিৰাপদ বুলি ভাবোঁ চৰকাৰী বেংক যেনেকৈ অসম গ্ৰামীণ বিকাশ বেংক আমাৰ আমাৰ তিনিআলিত আছে আমি সেই অসম গ্ৰামীণ বিকাশ বেংকতে আমাৰ গাঁৱৰ সকলো মানুহৰ একাউণ্ট খোলা হৈছে আৰু ওচৰতে তাৰ ওচৰতে এছ বি আই বেংক আছে মেইন ব্ৰাঞ্চ এইটো এটা শাখা শাখা বেংক আছে ইয়াতো আমাৰ ল'ৰা ছোৱালীসমূহৰ একাউণ্ট আমি তাত খুলিব পাৰোঁ এই বেংকসমূহৰ ব্যক্তিগত বেংকতকৈ আমাৰ চৰকাৰী বেংকসমূহত আমি যিকোনো ঋণ বা বা একাউণ্ট থাকিলে আমাৰ বিপদ হোৱাৰ আশংকা নাই বাদ পইচাখিনি আমাৰ কেতিয়াও হেৰাই নাযায় তাত আমি কম পৰিমাণে হ'লেও এটা ইণ্টাৰেষ্টে পাওঁ এইকাৰণে আমাৰ বহুত সুবিধা হয় ব্যক্তিগত বেংকসমূহত আমাৰ অলপ ভয় ভাৱ থাকে কাৰণ কেতিয়াবা এই ব্যক্তিগত বেংকসমূহ ইয়াৰপৰা গুচি যাবও পাৰে বাহিৰৰপৰা কিছুমান ব্যক্তি আহি এই বেংকসমূহ ইয়াত খোলে এই খুলি অলপ দিন চলোৱাৰ পিছত এই বেংকসমূহ ইয়াৰপৰা উঠি গুচি যায় কিন্তু বন্ধন বেংকটো আজিকালি চৰকাৰীকৰণ হৈছে এই চৰকাৰীকৰণৰ কাৰণে অলপ বন্ধন বেংকটো আমাৰ নিৰাপদ এই আমি প্ৰায়ভাগ কাম আজিকালি নিজৰ চৰকাৰী বেংকৰ লগত যোগাযোগ ৰাখোঁ গোটৰ লোন আমি চৰকাৰী বেংকৰপৰা লওঁ নিৰ্দিষ্ট মাহে মাহে আমি এই ভাৰ পৰিশোধ কৰি যাওঁ এই ভাৰসমূহ আমাক বেংকে ঋণ হিচাপে ছয় লাখ টকালৈকে দিয়ে অসম গ্ৰামীণ বিকাশ বেংকৰপৰাই আমি ছয় লাখ টকালৈকে গোটৰ লোন লৈ আমাৰ গোটৰ দহজনীয়া সদস্যসকল বহুত উপকৃত হ'ব পাৰিছোঁ আমি এই ঋণসমূহ লৈ তাঁতশাল লগোৱাৰপৰা ধৰি লৈ আৰু খেতি বাতি কৰি বহুত উপকৃত হৈছোঁ প্ৰত্যেকজনী সদস্য আমি আৰ্থিকভাৱে উপকৃতও হৈছোঁ